আমি খোৱা মিঠাইসমূহ হৈছে ৰসগোল্লা লালমোহন জেলপি খীৰকণ কালাকান মলাই চামচম ৰছমলাই পেৰা গাজা খাজা বুনিয়া মতীচুৰ লাড্ডু বেচন লাড্ডু গম লাডু ইত্যাদি